হয় কেব এজেঞ্চি নেকি হয় মই আজিৰ পৰা পোন্ধৰ দিন মান আগতে আপোনালোকৰ তাতে ফোন কৰি পেলাই এখন এটা কেব চাৰ্ভিছ বুক কৰিছিলোঁ আপোনাৰ নগাঁৱৰ পৰা তেজপুৰ যাবলৈ কাৰণে পাঁচ তাৰিখৰ এতিয়া কথাটো হ'ল যে আৰু সেইটো হিচাপটো মতে সেইদিনাখন কথা পতা মতে হেৰীটো দামটো আছিলে চাৰি হাজাৰ এতিয়া কিন্তু মই আজি মোক ড্ৰাইভাৰজনে কৈছে যে তেওঁক চাৰি হাজাৰ নশ টকা পে' কৰিব লাগিব যিটো মই ভাবোঁ ভাল হোৱা নাই আৰু মই সিমানখিনি দিব নোৱাৰিম সেইটো সেই অতিৰিক্ত পৰিমাণটো মই দিব নোৱাৰিম কাৰণ যেতিয়া আপোনালোকৰ লগত কথা পতা হৈছিলে তেতিয়াই আপোনালোকে সেই চাৰি হেজাৰৰ কথাটো কৈছে দামটো কৈছিলে আৰু তাতে কোনো অতিৰিক্ত কিবা ফিছ থাকিব বুলি বুলি আপোনালোকে জনোৱা হোৱা নাছিলে এতিয়া তেওঁ ট'ল চাৰ্ভিছৰ কথাটো কৈ পেলাই সেই অতিৰিক্ত পৰিমাণটো খুজিছে যিটো মই দিব নোৱাৰোঁ কাৰণ আপোনালোকৰ লগত কথা বতৰা হওঁতেই এটা দাম ঠিক কৰা হৈছিলে আৰু মই সিমানখিনিহে দিব পাৰিম আৰু মই ভাবিছিলোঁ তাতে সকলোখিনি তাৰে ভিতৰত সোমাই আছে কিন্তু যদি এনেকুৱাকৈ এক্সট্ৰাকৈ কিবা আছিলে তেতিয়াহ'লে আপুনি জনাব লাগিছিলে ছ' সেইকাৰণে আপোনাক জনালো যে মই সেইটো দিব নোৱাৰিম